ঘৰত পোহা চৰাইৰ ওপৰত প্ৰভাৱ পেলাব পৰা কিছুমান সাধাৰণ ৰোগৰ ভিতৰত এক নম্বৰতে হৈছে পক্ষীজ্বৰ আৰু দুই নম্বৰত হৈছে সিহঁতে ডিঙিত কিবা এটা লাগি ধৰে আৰু ডিঙিত এটা আৱাজ কৰে এই দুটা বেমাৰে সাধাৰণতে দেখা যায় আৰু ইয়াক প্ৰতিৰোধ কৰিব পাৰি মই আগতেও কৈছোঁ যে যেতিয়া সিহঁতৰ পক্ষীজ্বৰ হয় বা চৰাইবিলাকৰ পক্ষীজ্বৰটো হয় সিহঁতে বগা পায়খানা কৰে আৰু খুব পানী খায় সিহঁতক পানী খাবলৈ দিব নালাগে আৰু উপযুক্ত দানা দি সিহঁতক যেতিয়া দুই তিনিদিন আৱদ্ধ কৰি ৰখা হয় কোনো বেলেগ কুকুৰাৰ সংস্পৰ্শলৈ আহিবলৈ দিয়া নহয় তেতিয়া সিহঁতে সেই ৰোগৰ পৰা লাহে লাহে আৰোগ্য় লাভ কৰিবলৈ সক্ষম হয় পোহনীয়া চৰাই স্বাস্থ্যৱান কৰি ৰাখিবলৈ হ'লে আমি অকল ধান চাউলৰ উপৰিও ইহঁতক কিনা দানা খুৱাব পাৰোঁ কিনা দানা খোৱায়ো ইহঁতক সু স্বাস্থ্য বা স্বাস্থ্যৱান কৰি তুলিবলৈ সক্ষম হ'ম